মই মোৰ প্ৰথম যেতিয়া অনলাইন যেতিয়া মই মোৰ বস্তু এটা কিনিছিলোঁ সেই বস্তুটো হৈছিলে মোৰ ভাগৰ মোবাইলটো আছুছ জেনফোন আছিলে সেই মোবাইলটো মোৰ খুব মৰমৰ আছিলে আচলতে যিটো সেইটো মোৰ সেইটো মোৰ প্ৰথম মোবাইল আছিলে আৰু মোবাইলটো মোৰ প্ৰথমৰ পৰাই খুব ভাল লাগিছিলে মই মোৰ পচন্দৰ মতে কালাৰটো পাইছিলোঁ তাৰ লগতে এটা বেক কভাৰ আহিছিলে আৰু তাৰ যোনটো সন্মুখৰ যোনটো কেমেৰা যোনটো ছেল্ফি কেমেৰা ছেল্ফি কেমেৰাটোও খুব ধুনীয়া আছিলে আৰু তাৰ যোনটো বেক কেমেৰা বেক কেমেৰাটোও খুব ভাল আছিলে ফ্ৰণ্ট কেমেৰাত ছেল্ফি তুলিবলৈ খুবেই সুবিধা আছিলে আৰু তাৰ লগতে মোবাইলৰ যোনটো প্ৰচেছৰ প্ৰচেছৰটো ভাল সি খুব সোনকালে গৰম নহয় আৰু তাৰ লগতে বেটেৰী ষ্ট'ৰেজটো ভাল আছিলে চাৰ্জাৰডাল আহিছিলে তাৰ লগত চাৰ্জাৰডালো খুব ধুনীয়া সময়মতে চাৰ্জ লৈ লয় প্ৰায় ডেৰ ঘণ্টামানৰ ভিতৰতে মোবাইলটো সম্পূৰ্ণভাৱে চাৰ্জ হৈ যায় আৰু তাৰ পাছত আহিছিলে তাৰ যোনবিলাক ষ্ট'ৰেজ আছিলে অনলাইন বা ক্লাউডত আপলোড কৰা ষ্ট'ৰেজবিলাক খুব ভাল আছিলে মই মোবাইলটোৰ চাৰ্জাৰডালৰ লগতে আৰু ইয়াৰফোনো অৰ্ডাৰ কৰিছিলোঁ ইয়াৰফোনডালো বোটৰ আছিলে খুব ভাল আছিলে শুনিবলৈ ভাল তাত মই বেছটোও মই কণ্ট্ৰ'ল কৰিব পাৰি ধুনীয়া বেছ আছিলে নইজ কেঞ্চেলেশ্যন আছিলে ভাল লাগিছিলে মোৰ মোবাইলটো কিন্তু এটা বস্তু বেয়া লাগিছিলে আৰু যে মোবাইলটোৰ মানে চাৰ্জটো অকণমান সোনকালে গুচি গৈছিলে অলপ সোন সময়লৈকে থাকিলে মানে ভাল লাগিলে হয়